বিশেষকৈ মানুহ আজি আগৰ দিনৰ মানুহৰ দৰে মানুহৰ জীৱিকা নিৰ্বাহৰ পথ মানুহৰ সলনি হৈছে

দুই নম্বৰতে যদি মানুহে আগৰ তুলনাত চাবলৈ যায় যদি আমাৰ কৃষিকাৰ্যত পশুপালন ব্যৱহাৰ পশু যিহেতুকৈ গৰু গৰু আদি বেছিদৰে ব্যৱহাৰ হৈছিল কিন্তু বৰ্তমান আধুনিক প্ৰযুক্তিবিদ্যাৰ জৰিয়তে মানুহে সেই পশুপালনৰ ক্ষেত্ৰত বা

মানুহৰ পশুপালনৰ কমি যোৱাৰ তিনি নম্বৰ কাৰণটো হৈছে যে মানুহে যেতিয়া আ আগতে পশুপালনৰ আৰু পশুপালন কৰিবৰ কাৰণে যাৱতীয় যিখিনি সা সামগ্ৰী পথাৰত ঘাঁহ আ অন্যান্য অন্যান্য সা সুবিধাসমূহ পায় বৰ্তমান সময়ত মানুহৰ মাটিকালি কমি অহাৰ কাৰণে মানুহে পশুপালন কৰিব নোৱাৰা হ'ল পশুপালন কৰিবৰ কাৰণে বৰ্তমান আ প্ৰকৃতিৰ ফালৰ পৰাও বানপানী ভূমিকম্প আদিৰ দৰে সমস্যাৰ পৰা মানুহে পশুপালন কৰিব নোৱাৰা হৈছে